মই গ্ৰাম্য এখন গ্ৰাম্য সমাজৰ বাসিন্দাসকলৰ পৰিবহণৰ সুবিধা হোৱাৰ বাবে মই কৰিব পৰাৰ ভিতৰত মই ৰাস্তাসমূহো কিমান ভালদৰে উন্নত কৰিব পাৰি সেইটো বিশেষকৈ লক্ষ্য কৰিম ল'ৰা ছোৱালীসকলে কলেজ বা স্কুললৈ যাতে এখন দলঙক দলং পাৰ হ'বৰ বাবে নাৱেৰে পৰিবহণ কৰিব লগা নহয় সেইক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিম এই সমূহৰ ভি এই সমূহ কৰিবৰ বাবে মই আমাৰ সমষ্টিৰ